অঁ লাকী কি কৰিছে এই মইও এনেই আছোঁ হেৰি জুবিন দা আহিব বোলে তোমালোকৰ তালৈ তাকে ভাবি আছোঁ তাকে জানো চাওঁ কি কৰোঁ অঁ অঁ অঁ অঁ

অঁ অঁ নতুন গানটো শুনিছা নাই এনে জুবিনদাৰ অঁ অঁ আচ্ছা আচ্ছা হয় কি টিকেট চিষ্টেম হৈছে নেকি বাৰু এনে অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ বাৰু ঠিক আছে যাম বুলি ভাবি আছোঁ যদি সা সুবিধা পাওঁ ভাল পাওঁ সেইকাৰণে যাম বুলি ভাবি আছোঁ আক' অঁ অঁ তাকে মইও ভাল লাগে বাৰু তাকে যাম বুলি ভাবি আছোঁ মই মিলিব পাৰিলে যাম আৰু কিবা কে অঁ অঁ অঁ তাকে ভাবি আছোঁ এনে হেৰি তোমালোকৰ ঘৰৰ পৰা এনে কিমান দূৰত হ'ব প্ৰগ্ৰেমটো

আচ্ছা আচ্ছা আচ্ছা অঁ অঁ অঁ এনে জুবিনদা ক'ত থাকিব জানা নেকি বাৰু আহি লৈ পেলাই তাকে গা আহি পেলাই লগ পাবলৈ পোৱাহেঁতেন ভাল লাগিল হয় আচ্ছা হয় নেকি বাৰু ঠিক আছে মই গৈ পেলাই খবৰ কৰিম বাৰু তোমাক

অঁ অঁ অঁ অঁ ঠিক আছে হ'ব বাৰু তেতিয়াহ'লে দিয়া